আপুনি পাণ আপুনি প্ৰাঞ্জল শইকীয়া হয়নে বাৰু মই ধেমাজি মাছখোৱাৰ পৰা ক'লোঁ আপোনাৰ ঘৰ বৰপেটাত ন অঁ মই মানে বৰপেটাত এই দৌল উৎসৱত যাম বুলি ভাবিছিলোঁ আপুনি অকনমান মোক সহায় কৰি দিব পাৰিব নেকি আপুনি এইটো বৰপেটাৰ মানুহ আপুনি সেইখিনি কথা আপুনি জানেই চাগে দৌল উৎসৱ আপোনালোকৰ কেইদিনমানকে হয় বাৰু অঁ তাত অকল কি কি হয় বাৰু হয় হয় মই আমাৰ লগত আৰু তিনি চাৰিজনমান যাম যাম বুলি ভাবিছোঁ আপুনি গোটেইখিনি এৰেঞ্জমেণ্ট কৰি দিব পাৰিবনে ধৰি লওক থকা খোৱা তাৰ পৰা ঘুৰা এই গোটেইখিনি হয় হয় মানে আপুনি তাৰ হেৰি যে আপুনি অকমান সহায় কৰি দিলে ভাল হয় আৰু আমি আঁতৰৰ পৰা যাম যিহেতু ধৰি লওক তিনিৰ পৰা চাৰিজন

হয় হয় ধৰি লওক আমি ইয়াৰ পৰা প্ৰথমবাৰ যাব লৈছোঁতো আৰু ইয়াৰ পৰা চাগে বৰপেটালে ডাইৰেক্ট গাড়ীয়ে পাম হয় হয় আপোনাক ফোন কৰিলে মই গাড়ী যোৱা জেগালে আহিব পাৰিব ন হয় হয় সেই বিশেষ একো অসুবিধা নহয়তো বেলেগ অঁ ধৰি লওক আমি চাৰি পাঁচজন গ'লে আপোনাৰ কিমানমান খৰচ হ'ব বাৰু হয়

অঁ নহয় মানে হেৰি যে আমি পাৰিলে গোটেই সাতদিন ধৰি লওক থাকিম বুলি ভাবিছোঁ আপোনাৰ ভাওনাও চাম বুলি ভাবিছোঁ আৰু কি কালচাৰেল প্ৰগ্ৰেম হয় সেইখিনিও চাম বুলি ভাবিছোঁ সেইটো কাৰণে সুধিলোঁ মানে আমিতো প্ৰিপেৰেশ্যন হৈ যাব লাগিব সেইকাৰণে সুধিলোঁ হয় হয় হয় হয়

অঁ ঠিক আছে তেতিয়াহ'লে আপোনাৰ মোৰ নাম্বাৰটো ছেভ কৰি থাকিব মই আপোনাক মাজে সময়ে ফোন কৰি আপোনাক জনাই থাকিম আমি ক'ৰ পাইছোঁ কি হৈছে আপোনাৰ তেতিয়া আগবাঢ়ি আহিবলৈ সুবিধা হ'ব

ঠিক আছে বাৰু